হেল্ল' অ হেল্ল' প্ৰভাত হেই এ তুমিতো শ্বিলঙতে আছা ন' অ অ এনে শ্বিলঙত থাকি খুব ভাল লাগিছে ন' হয় মই মই গুৱাহাটীত আছোঁ নাই নাই নাই নাই অ অ এনে যে শ্বিলঙত যে তুমি আছা যে এনে শ্বিলঙততো তুমিতো ভাষা অধ্যয়ন অলপ হ'লেও লৈছা চাগৈ শ্বিলঙত থাকি হয় ভালে ভালে তথাপিতো এনে শ্বিলঙত থাকি এনে কেইটামান ভাষা শিকিব পাৰিছা দুই এটা নিশ্চয় শিকিছা চাগৈ ন' হয় মইতো এই গুৱাহাটীত আছোঁ যে খুব ভাল লাগিছে কিন্তু দেই এই লগৰ বিলাকৰ লগত যে প্ৰায় দুই এটাই ইংৰাজী কওঁ আৰু হয় হয় এই মানে বেলেগৰ বাহিৰৰ ল'ৰা থাকে যে মোৰ লগত এনেইতো এ হিন্দীয়ে বাৰু ভাৰত ভাৰতীয় নেছনেল আমিতো সেইটো কৈয়ে থাকোঁ তথাপিতো যিকেইটা এই লগৰ কেইটা লগ পাই কেনে এ দুই এটা ইংৰাজী কওঁ যে অ এই ইংৰাজী ভাষাকেইটা খুব ভাল লগা মানুহ হয় অ বাকী সব ভালে আছোঁ আৰু হয় হয় তথাপিতো মই এই শ্বিলঙত শ্বিলঙত কিন্তু খুব যাবলৈ মন গৈ আছে কিন্তু মোৰ সময়টো খুব নাটনি হা হয় হয় হয় এই শ্বিলঙত থাকিলে মোক অলপ ফুৰাবা হা অ অ অ মানে মোৰ যাবলৈ খুব হেঁপাহ আছে সময়ৰ নাটনিৰ কাৰণে মই যাব পৰা নাই হয় এই বৰ বৰ্তমান মই এই সৰু সুৰা এটা এন জি অ' এটা চলাই আছোঁ এন জি অ'টোকে মই সহায় কৰোঁ আৰু হয় হয় তথাপিতো বহুত দিনত তোমাক লগ পাই কিনে মানে ফোনত লগ পাই খুব ভাল লাগিল দেই নাই নাই এই আগৰ ছিমখনে চলাই আছোঁ আৰু হয় হয় হয় হয় তেতিয়াহ'লে এই মুখামুখি যেতিয়া হওঁ সন্মুখতে কথা পাতিম হা অ এতিয়া ৰাখিছোঁ বাই বাই বাই